আমাৰ অঞ্চলটোত প্ৰচলিত কেইটামান লোকগীত হৈছে বিয়ানাম আইনাম গোঁসাইনাম ভেকুলী বিয়াৰ নাম ধাইৰ নাম ফুলকোঁৱৰৰ গীত নাহৰৰ গীত জিকিৰ জাৰী দেহ বিচাৰৰ গীত টোকাৰী গীত এইসমূহ এই গীতসমূহক সাধাৰণতে গীত গীত বুলি কোৱা নহয় আমি জনা মতে ইয়াক নাম বুলিহে কোৱা হয় এই গীতসমূহ বিভিন্ন সময়ত আমাৰ ককা আইতা মা দেউতা বৰদেউতা বৰমাসকলৰ মুখত শুনি আহিছোঁ এই গীতসমূহৰ ৰচক কোন সেই বিষকে বিষয়ে তেওঁলোকেও নেজানে আৰু ইয়াৰ কোনো তথ্যও পোৱা নাযায় পুৰণি কালৰে পৰা বয়োজ্যেষ্ঠ লোকসকলৰ মুখেদিয়েই এই গীতসমূহৰ প্ৰচলন চলি আছে